স্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে বুলিয়েই মই ভাবোঁ কাৰণ উচ্চ শিক্ষাৰ অবিহনে এজন শিক্ষাৰ্থীৰ জীৱনটো সম্পূৰ্ণ নহয় আৰু তেওঁৰ যিমানখিনি কেপাচিটি আছে পঢ়িবলৈ সেইখিনি পঢ়াব লাগে তেতিয়াহে তেওঁ ভৱিষ্যতে এজন সফল মানুহ হ'ব পাৰিব তাৰোপৰি পৰিয়ালত যদি ব্যৱসায় আছে পৰিয়ালৰ মানুহেতো ব্যৱসায় চলাই নিয়াৰ কাৰণে ভাবিব সেইটোও মই স্বীকাৰ কৰোঁ নিজৰ অঞ্চলত চাকৰি কৰিব লাগে বুলি মই নাভাবোঁ তেওঁৰ যিমানখিনি কেপাচিটি আছে সেইখিনি লৈয়ে তেওঁ উচ্চ শিক্ষালৈ পঢ়িব যাব সেয়েহে চাকৰি নিজৰ অঞ্চলতে কৰিব লাগে বুলি মই নাভাবোঁ